বিশ্বত হোৱা মহামণ্ডা বা ক'ভিডৰ দৰে পৰিস্থিতিয়ে ব্যৱহাৰ পুনৰ মন বেয়া কৰিব বুলি শংকিত মই হওঁ বৰ্তমান ক'ভিডৰ সময়ত যি পৰিস্থিতিয়ে দেখা দিছিলে মানে আকৌ যাতে সেইটো আহিব বুলি মনত সন্দেহ হয় ভগৱানক প্ৰাৰ্থনা কৰোঁ আকৌ যাতে সেনেকুৱা মণ্ডা অসমলৈ নাহে ক'ভিডৰ সময়ত কেনেধৰণে মোৰ মানে মই মই বিকলাংগ মোৰ মই মোৰ বাওঁ বাওঁ ছাইডটো মানে প্ৰেছাৰ ষ্টকত হেৰি মই লাখুতি বাই বাই ব্যৱহাৰ কৰোঁ কিন্তু ক'ভিডৰ সময়ত মোৰ মোৰ এখন দোকান আছে মই হাঁহ কুকুৰাও তাতে বিক্ৰী কৰোঁ আৰু মোৰ দোকানত সকলো বস্তু আছে সেই ক'ভিডৰ সময়ত মোৰ বহুত লোকচান হৈছিলে কিছুমান খোৱাবস্তু কেইবামাহো দোকান দোকান বন্ধ থাক কৰিবলগীয়া হৈছিলে তেতিয়া মোৰ অনেক লোকচান হ'ল ভগৱানক প্ৰাৰ্থনা কৰোঁ তেনেকুৱা এটা মহামাৰী ক'ভিড যাতে আৰু আমাৰ এই অসমলৈ ভাৰতলৈ নাহে সেয়াকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ ক'ভিডৰ সময়ত ঘৰত ঘৰৰ পৰা বাহিৰলৈ ওলাব নোৱাৰিছিলোঁ দোকানলৈ যাব নোৱাৰিছিলোঁ হাঁহ কুকুৰা মাজতে মই হাঁহ কুকুৰাও ব্যৱসায় কৰোঁ হাঁহ কুকুৰা পুহিছিলোঁ সেইখিনি লগতো কষ্ট কৰিব নোৱাৰিছিলোঁ সেই সেইধৰণে মোৰ ক'ভিডৰ সময়ত বহুত লোকচান বহুত লোকচান হ'লোঁ আৰু ও ওচৰে পাঁজৰে বহুত নিজৰ সম্বন্ধীয় মানুহো ঢুকাইছিলে সেই সময়ত বহুত দুখো লাগিছিলে আৰু ল'ৰা ছোৱালীবিলাককো বহুত সাৱধানে ৰাখিছিলোঁ নিজেও বহুত সাৱধানত থাকিছিলোঁ ভাবিছিলোঁ মানে আৰু যাতে পৃথিৱীলৈ তেনেকুৱা আৰু ক'ভিড নাহে সেনেকুৱা মহামাৰী যাতে আৰু কেতিয়াও নাহে সেইটো কাৰণে ভগৱানক সদায় প্ৰাৰ্থনা কৰোঁ মানে আমাৰ মাজ আমাৰ যে আমি যে কষ্ট কৰি দুখ কৰি খোৱা মানুহৰ মাজলৈ যেন তেনেকুৱা মহামাৰী নাহে আমাৰ যাতে কামত বি বাধা নজন্মে সেইটো সেইটো কাৰণে ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ এনেকুৱা ক'ভিডৰ নিচিনা মহামাৰীয়ে যাতে আমাৰ অসমলৈ আৰু কেতিয়াও নাহে সকলোকে মিলিজুলি ভালে কুশলে মানে কষ্ট কৰি খাবলৈও যেন আমাক ভগৱানে সুমতি দিয়ে সেইটোকে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা সদায় কৰোঁ মহামাৰীৰ সময়ত প্ৰভাৱ পেলাইছিলে মোৰ বহুত দোকানৰ বস্তু আছিলে মানে মানুহ যান বাহন নচলা হৈছিলে এই মানুহ অহা যোৱা ইফাল সিফাল নগৈছিলে তেনেকৈ মোৰ বহুত বহুত মোৰ দোকানৰ বস্তু লোকচান হৈছিলে সেইকাৰণে ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ এতিয়াও যাতে আৰু তেনেকুৱা এটা নাহে মোৰ নিচিনা যেন আৰু অইন মানুহৰো যেন তেনেকুৱা বিপদ নাহে সেই সেইটো কাৰণে ভগৱানক এতিয়া সদায় প্ৰাৰ্থনা কৰোঁ ক'ভিড মহামাৰীৰ নিচিনা যেন আৰু কেতিয়াও নাহে এনেই সাধাৰণ সৰু সুৰা বেমাৰ আজাৰ মানুহৰ আছে হৈয়ে সেইবিলাক হওক ওচৰতে হস্পিটেল আছে মেডিকেল কলেজ আছে সেইবিলাকত ভাল হ'ব কিন্তু যেতিয়া ক'ভিড আহিছিলে তেতিয়াতো কোনো কোনো কোনোপধ্য়েই মানুহ বচাব নোৱাৰা হৈছিলে সেইটো কাৰণে ভগৱানক সদায় প্ৰাৰ্থনা কৰোঁ যাতে আৰু ক'ভিডৰ নিচিনা এটা বেমাৰ আৰু এই অসমলৈ বা ভাৰতবৰ্ষলৈ কেতিয়াও নাহে